আমাৰ সাধাৰণতে জনপ ব্যঞ্জন হৈছে আমি মানে আমি হেৰি পইতা ভাত খায় ভাল পাওঁ পানী দিয়া ভাত আগদিনাখন তিয়াই থৈ পিছদিনা ৰাতিপুৱা খায় মানে আলু পিটিকাৰ লগত খায় মানে বৰ ভাল পাওঁ আৰু আৰু হাঁহৰ মাংস অ কোমোৰাৰ লগত খাই ভাল লাগে কোমোৰা লগত ধুনীয়াকৈ বনাব লাগে মা মছলা দি আৰু মুৰ্গী মাংস ওলকচু তৰকাৰিৰ লগত বনাব লাগে ওলকচু তৰকাৰিৰ লগত মানে মুৰ্গী মাংস বনালে বহুত ধুনীয়া হয় টেষ্টী হয় তাত মানে জালুক জলকীয়া দিব লাগে আৰু এনেকৈ মছলা চছলা দি দিব লাগে বহুত ধুনীয়া লাগে আৰু আমাৰ মাছ মাছ বৰালি মাছটো তিলৰ তৰকাৰিৰ লগত খাবলে বহুত ধুনীয়া তিলৰ তৰকাৰি তাত মানে হালধী অকণ কেঁচা হালধী অকণ পিচি পেলাই তিলখিনিৰ লগত মানে তেল মাৰি দিলে মানে আৰু ধুনীয়া লাগে তাত মানে অলপ পিঠা গুড়ি অলপ দি দিব লাগে আৰু বিশেষকৈ মানে তিতা তৰকাৰি মানে আমাৰ মানে আমি বনাওঁ খাৰ তৰকাৰি আৰু তিতা তৰকাৰি তিতা তৰকাৰিত মাছ দিলে বহুত ধুনীয়া লাগে তাত মানে পিঠা গুড়ি অকণ ছটিয়াই দিব লাগে তাত জালুক জলকীয়া দি দিব লাগে মানে বহুত ধুনীয়া লাগে খায় এইবোৰ ব্যঞ্জন মানে আমি বনাওঁ আৰু এইবোৰ প্ৰস্তুত কৰি খায় মানে বহুত ধুনীয়া লাগে আৰু আৰু আৰু এনেই আমি এনেই আমি ভোগ কচুৰ তৰকাৰি ভোগ কচু তৰকাৰি বনাওঁ আমি শ'ল মাছৰ লগত খাৰ খাৰ দি সিজাই ভোগ কচুৰ পানীখিনি পেলাই তাৰ পিছত আমি তেল মাৰি দিওঁ পিঁয়াজ তেল মাৰি দি মানে ধুনীয়াকৈ বনাই আমি মানে মা মছলা দি বনাই তাত জালুক জলকীয়া দি আমি মানে শ'ল মাছ মাছৰ মাছৰ লগত মানে ভোগ কচু তৰকাৰি বনাওঁ এইবোৰ খাদ্য খাই বহুত ভাল লাগে